দাদা এই পথাৰৰ ফালে বাৰু অ এইবাৰ এই পথাৰত মাটিৰ হেৰিটো অলপ বদলি কৰিম বুলি ভাবিছিলোঁ অ অ অ অ বেলেগ ধৰণে অ অ অ অ অ অ অ অ অ অ অ হয় হয় হয় অ হয় হয় হয় অ অ কোৱাটোৱে অ অ অ ভালেচোন বাৰু এদিন যাম বাৰু এদিনৰ বাবে বাৰু অতি সোনকালে যাম বাৰু আপুনি আপোনাক যোৱাৰ আগতে ফোন কৰি যাম হা মই ফোন কৰি জনাম দেই হ'ব হ'ব ঠিক আছে